অসমীয়া ভাষাটো আ কোনো ভাষাৰ লগত তুলনা কৰিব নোৱাৰি কাৰণ অসমীয়া ভাষাৰ এক বিশেষত্ব আছে সেইবাবে অসমীয়া ভাষাটো কোনো ভাষাৰ লগত তুলনা কৰিব নোৱাৰি অসমীয়া ভাষাটো আমাৰ বহুত পুৰণি বহুত পু পুৰণি বহুত শ শ শতিকাৰ পৰাই চলি আহিছে কাৰণ অসমত অসমীয়া ভাষাৰ এক বিশেষ গুৰুত্বপূৰ্ণ আছে আঁ অসমীয়া ভাষাটো সকলো ভাষাৰ লোকে ভালদৰে ক'ব নোৱাৰিলেও অসমৰ মানুহে অসমীয়া ভাষাটো ভালদৰে ক'ব পাৰে অসমীয়া ভাষাত সকলো অসমীয়া ভাষাত এক নতুন এক নতুন বিশেষত্ব বুলিবলৈ নাই অসমীয়া ভাষা পুৰণি যি পুৰণি কালৰ পৰা যেনেদৰে চলি আহিছে তেনেদৰে অসমীয়া ভাষাটো চলি আগলৈকো যাব আৰু অসমীয়া ভাষাৰ বিশেষত্ব বহু ধৰণৰ আছে শংকৰদেৱ মাধৱদেৱে অসমীয়া ভাষাক লৈ বহুত ধৰণৰ বহু ধৰণৰ বহু ধৰণৰ অৰ বহু ধৰণৰ হেৰি আৰোপ কৰিছে বহু ধৰণৰ গুৰুত্ব আৰোপ কৰিছে অসমীয়া ভাষাৰ ওপৰত বহু ধৰণৰ লোকে অসমীয়া ভাষা বহু ধৰণৰ লোকে ক'ব জানে তাৰ মাজত যিকোনো লোকেহে ক'ব নাজানে আৰু অসমৰ মানুহেতো অসমীয়া ভাষা ভালদৰেই ক'ব জানে কিছুমান মানুহে অসমীয়া ভাষা আঁ অসমীয়া কিছুমান মানুহে অসমৰ নহৈয়ো অসমীয়া ভাষা ভালদৰে ক'ব জানে আৰু অসমীয়া ভাষা বেলেগ ভাষাৰ লগত তুলনা কৰিব কেতিয়াও নোৱাৰি